বৰ্তমান মই বহু কেইটা বস্তু ব্যৱহাৰ কৰি আছোঁ তাৰে ভিতৰত কিছুমানৰ পৰা মই ভাল ফল পাইছোঁ আৰু কিছুমানৰ পৰা বেয়া ফল পাইছোঁ যেনে তাৰে ভিতৰত এটা মামা আৰ্থৰ যিটো মই ব'ডী লোচন বৰ্তমান ব্যৱহাৰ কৰি আছোঁ তাৰ পৰা সুফলো পাইছোঁ কিন্তু মানে কিছুমান বেয়া ফলো মই তাত মানে দেখিবলৈ পাইছোঁ সেইটো হ'ল সেই মামা আৰ্থৰ যিটো ব'ডী লোচন সেইটো মই লগাই গাত মই লগাই বা মোৰ ছালত লগাই সেইটো মই বাহিৰত যাবলে নোৱাৰোঁ বাহিৰত যদি মই যাওঁ সেই ব'ডী লোচনটো লগাই তেতিয়া মানে কি হয় ৰ'দৰ ৰ'দৰ ৰ'দৰ মানে যিটো তাপ সেইটোৱে মানে ছালখন পোৰাৰ দৰে মোৰ অনুভৱ হয় আৰু যিটো মানে মোৰ একদমেই ভাল নেলাগে সেইটোৱে এটা মানে বেয়া ফল মই দেখিলো মামা আৰ্থৰ ব'ডী লোচনত আৰু এটা আছে মামা আৰ্থৰ ব'ডী লোচনটো যিটো মই ব্যৱহাৰ কৰি আছোঁ তাৰ সেইটো মই লগোৱাৰ পিছত বেছ খুব বেছি আধা ঘণ্টা বা এঘণ্টা মানৰ পিছতে ছালখন শুকাই যায় এইটো এটা মই বহুত বেয়া ফল মানে দেখিলো যিটো মোৰ একদম খুবেই বেয়া বেয়া লাগিছে